অসমীয়া মানুহৰ জলপান মানে গাঁৱৰ মানুহৰ জলপান হ'ল এইয়া মানে টেকেলি পিঠা খলাচাপৰি পিঠা তাৰ পিছত গুড়াখাণ্ডা তাৰ পিছত গুড় আমি এইবিলাকে খাওঁ টেকেলি পিঠা বনোৱা ৰেচিপিটো মানে গুড় চাউল গুড়াখিনি মানে সানি লৈ তাৰ পিছত আমি কেটলীটোত মানে পানীটো গৰম কৰি মানে যিটো নালেৰে হাৱাটো যায় সেই হাৱাটো আমি বন্ধ কৰি দিওঁ তাৰ পিছত ঢাকনিখনত আমি গুড়াখিনি দি কাপোৰ এখনেৰে মেৰিয়াই কেটলীটোৰ মুখত দি পিঠাটো আমি বইল কৰি তেনেকৈ আমি টেকেলি পিঠা বনাই খাওঁ